মই মানে বস্তু এটা অৰ্ডাৰ দিছিলোঁ হ'লে মানে পে'মেণ্টটো আপোনাৰ তাত কৰিলোঁ মানে মোৰ ইয়াৰপৰা গ'ল কিন্তু হ'লেও মানে যোৱা দেখুওৱা নাই প্ৰচেচিং দেখুৱাই আছে এই পইচাটো মানে মোৰ ইয়াৰপৰা কাট খাবনে যাবনে কিয় মানে কিবা অসুবিধা হ'ব নেকি আকৌ মানে শেষত মানে মোৰ ইয়াৰপৰা মানে পইচাটো মানে দিবপৰা নাই মানে পইচা আছে কিন্তু মোৰ ইয়াৰপৰা দিবহে পৰা নাই মানে অকল প্ৰচেচিং প্ৰচেচিঙে হৈ আছে অথনিৰেপৰা আধা ঘণ্টামান হ'ল নেকি প্ৰায় মানে কিবা উপায় আছে নেকি আপোনালোকৰ হাতত কিবা উপায় আছে যদি কওকচোন মানে বহুত দেৰি হ'ল ময়ো যুঁজি আছোঁ ময়ো বেলেগ এফালে আছোঁহি ৰখি আছোঁ মোৰ দেৰিও হৈছে মানে এইটোৰ লগতে যুঁজি আছোঁ মানে হোৱাই নাই একো একোৱেই হোৱা নাই মানে কেনেকৈ কি কৰিম এতিয়া মই নিজে ভাবি পোৱা নাই পইচাটোও যোৱা নাই প্ৰচেচিং প্ৰচেচিঙে দেখুৱাই আছে অথনিৰপৰা চাই আছোঁ অকল প্ৰচেচিঙে দেখুৱাই আছে কিবা উপায় আছে নেকি আপোনালোকৰ হাতত কিবা উপায় এটা দিয়কচোন পইচাটো পঠিয়াবপৰা অঁ মানে পইচাটো যোৱা নাই মানে অকল প্ৰচেচিং দেখুৱাই আছে কিবা উপায় আছে যদি আপোনালোকে দিয়কচোন মানে বহুত সমস্যাত পৰিম নহ'লে মই মই মানে নিজেও জনা নাই এইবিলাক মানে একো কৰিবইপৰা নাই নিজেও বহুত চালোঁ ইউটিউবতো চালোঁ মানে মই এইবিলাক ভিডিঅ' চায়ো একো কৰিবপৰা নাই সেইকাৰণে মানে আপোনালোকলৈ ফোনটো লগালোঁ আপোনালোকে কিবা যদি উপায় জানে বা সহায় কৰিব পাৰে কৰকচোন মানে ময়ো ইমান ভালকৈ একো বুজিয়ে পোৱা নাই আপোনালোকে কিবা সহায় কৰিব পাৰিব নেকি মানে মোৰ পইচাটো যোৱা নাই অকল প্ৰচেচিং অঁ অকল প্ৰচেচিঙে দেখুৱাই আছে পইচাটো কিন্তু মানে একাউণ্টৰপৰা কাট খালে কিন্তু যোৱাহে নাই অকল প্ৰচেচিং দেখুৱাই আছে